হেল্ল' অঁ অঁ ওলাব আকৌ বাইদেউ অঁ অঁ অঁ পাৰিম পাৰিম বাইদেউ দুইজনীয়ে মিলাই মিতি সেনেকে কৰিম আকৌ অঁ অঁ অঁ লাগিব অঁ অঁ অঁ অঁ জানিও জানো ব'বলে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ কৰিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ দুইজনীয়ে তেনেকে অঁ দুইজনী তেনেকে লাগিম আকৌ অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ শাল দুখন আনিব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ দুইজনী সেনেকেই পইচা লগত মিলাই ল'ম আকৌ বাইদেউ মই অঁ অঁ অঁ আনিব অঁ অঁ অঁ অঁ হালদুখন অঁ অঁ অঁ নিব লাগিব অঁ অঁ অঁ বনাব লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বা অঁ অঁ বনাই ল'ব লাগিব অঁ অঁ অ অঁ অঁ ঘৰটো বনাই ল'ব লাগিব অঁ অঁ আগৰ ঘৰটো অঁ অঁ পইচাটো গোটাই ল'ব লাগিব দুইগৰাকী লগতে যাম বজাৰলে অঁ গোটাই অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু হেৰি যাম সেনেকে অঁ ও ও অঁ অঁ আকৌ হাজিৰা এটা লাগিব অঁ হাজিৰা লাগিব ন দুইজনী সেনেকে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নহ'ব অঁ ঘৰটো বনাই ল'ব লাগিব অঁ অঁ অঁ অঁ

বতৰ বেয়া কৰিছে অঁ অঁ অঁ অঁ অঁ অঁ কৰিব লাগিব অঁ অঁ অঁ অঁ টিংটো মানুহজনৰ হাজিৰাটো লাগিব দুইজনীয়ে সেনেকেই ফিফটি ফিফটি কৰি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাঁহ বিচাৰি বাঁহ ঘৰতে ওলাব হ'লে আৰু বাইদেউ বাঁহ অঁ ঘৰতে বাঁহ ওলাব অঁ অঁ আমাৰ বাৰীত ওলাব বাৰু অঁ অঁ অঁ অঁ অঁ অঁ লগাবলে অঁ অঁ অঁ অঁ চোতালতে ল'ম বাইদেউহঁতৰ চোতালতে ল'ম দুখন শাল অঁ দুজনমান লাগিব অঁ অঁ অঁ দুজনমান লাগিব অঁ

অঁ অঁ অঁ অঁ অঁ ঘৰটো বনাই ল'ব লাগিব আগত অঁ তাৰপা হ'লে অঁ অঁ অঁ হালখিনি দিব লাগিব অঁ অঁ অঁ তাঁত লগাব লাগিব অঁ অঁ কৰিব লাগিব অঁ অঁ সেইটোৱে পাতি লওঁ অঁ দুজনীয়ে লগে ভাগে অঁ অঁ অঁ অঁ অঁ সেইটোৱে অঁ অঁ কাৰবাৰ পৰা ল'ব লাগিব অঁ নহ'লে বেংকলে যাব লাগিব বেংকৰ পৰাই উলিয়াই আনিব লাগিব আনি পিনি দুইজনীয়ে অঁ অঁ তেতিয়াই হ'ব অঁ অঁ অঁ অঁ বেংকলে অঁ অঁ অঁ অঁ অঁ সেনেকেই দুইজনীয়ে লগতে সূতা আনিমগে দুইজনী যাম লগতে অঁ অঁ দুই অঁ অঁ অঁ অঁ তাৰপা কেইখনমান বিক্ৰী কৰিব অঁ দুজনী সেনেকে ধৰক নিজৰ নিজৰ ব্যক্তিগত অঁ টিংখিনি অঁ অঁ তেতিয়াহে অঁ অঁ অঁ অঁ অঁ অঁ অঁ পালোঁ পালোঁ পাইছোঁ বাইদেউ অঁ অঁ টিং আনিব লাগিব অঁ এতিয়া কেতিয়া যোৱা হয় কি কথা সোনকালে অঁ অঁ অঁ অঁ ঘৰত সুধি ল'ব লাগিব কথাটো অঁ সুধি ল'ব লাগিব বাইদেউৰ লগত যাওঁতেই সূতা আনোগে বুলি অঁ অঁ হ'ব হ'ব তেন্তে অঁ হ'ব